হয় এইখন আপোনাৰ জাংফাই ৰেষ্টুৰেণ্ট হয়নে মই মানে আপোনালোকৰ তাৰপৰা এটা চাওমিন অৰ্ডাৰ কৰিছিলোঁ খাই বহুত মানে মই ভাল পালোঁ মোৰ লগতে মানে মোৰ লগৰ এজনীয়েও খাইছিলে খাই মানে তায়ো বহুত ভাল পালে মানে ভাল পায় মই আকৌ ভাবিছোঁ কি আপোনালোকৰ তাৰপৰা আজি এতিয়া মই আকৌ এটা অৰ্ডাৰ দিওঁ চাওমিন লগৰজনীও মানে দিব কৈছে অৰ্ডাৰ দি দিম তাৰপিছত আপোনাৰ এড্ৰেছ মোৰ দিয়াই আছে আপোনালোকৰ তাত সেই এডত যদি পাৰে আপুনি অকণমান জল্ডি সেইটো এড্ৰেছতে আপুনি এটা চাওমিন পঠিয়াই দিবচোন